আজিৰ প্ৰশ্ন হৈছে মঞ্চত গীত গালে কেনেধৰণৰ অভিজ্ঞতা হয় মঞ্চত গীত গালে এক অনাবিল আনন্দ লাগে কিয়নো গান শুনি সকলোৱে ভাল পায় গানেই মানুহক বহু দুখৰ পৰা আঁতৰাই ৰাখে তেনেস্থলত আনৰ মনত সুখ আনন্দ দিব পৰাটো এটা আশীৰ্বাদ এই সুখে মনত এক বুজাব নোৱাৰা আনন্দৰ সৃষ্টি কৰে হাজাৰ হাজাৰ দৰ্শকৰ পৰা মৰম আদৰ পায় আৰু আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিয়ে অসমত এনে বহু গায়ক গায়িকা আছে যিয়ে নেকি অসমৰ বাহিৰত গৈ বহু সুনাম অৰ্জন কৰি আহিছে অসমৰ বহু কেইজন কণ্ঠশিল্পীয়ে বলীউডতো গীত পৰিৱেশন কৰিবলৈ সুবিধা পাইছে অসমৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গে বলীউডৰ গায়ককো চেৰ পেলাইছে মই কেইবাখনো মঞ্চত গীত গাই মৰম বুটলিবলৈ সক্ষম হৈছোঁ সেয়া মোৰ এক বহু ডাঙৰ অভিজ্ঞতা বৰ্তমান দুহেজাৰ পঁচিছৰ বৰ্ষৰ কাৰণে নতুন গানৰ ৰেকৰ্ডিং চলি আছে আশা কৰোঁ আপোনালোকে আদৰি ল'ব গীত গাবলৈ হ'লে সুকণ্ঠৰ অধিকাৰী হ'ব লাগিব তাৰ বাবে স্বাস্থ্যৰ যতন বৰ দৰকাৰ বিশেষকৈ ঠাণ্ডাৰ দিনত ৰাগিয়াল বস্তুৰ পৰা সদায় বিৰত থাকিব লাগিব আমাৰ অসমত আজিকালি বহু নতুন প্ৰজন্মৰ সৃষ্টি হৈছে যাৰ কণ্ঠই সকলোকে মুগ্ধ কৰে বৰ্তমান ছ'চিয়েল মিডিয়াৰ কাৰণেই এই প্ৰতিভা প্ৰকাশ সম্ভৱ হৈছে ইয়াৰ বাবে সকলোৰে সহায় সহযোগিতা বহুত দৰকাৰ এনে কিছুমান ল'ৰা ছোৱালী আছে যিয়ে নেকি অৰ্থৰ অভাৱত নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ অসমৰ্থ যাৰ নেকি দুবেলা দুমুঠি খাবলৈও সমস্যাৰ সৃষ্টি হয় তেনেস্থলত এনে প্ৰতিভা বিকাশ কৰাত অসমৰ্থ হয় অৱশ্যে আজিকালি চৰকাৰে ইয়াৰ বাবে বহুতো সা সুবিধা প্ৰদান কৰিছে আমাৰ অসমৰ বহুকেইজন ন পুৰণি জনপ্ৰিয় কণ্ঠশিল্পীৰ ভিতৰত ডক্টৰ ভূপেন হাজৰিকা অন্যতম তেওঁ এজন গীতিকাৰ সুৰকাৰ আৰু গায়ক আছিল তাৰ বাদেও দীপেন বৰুৱা ভূপেন উজীৰ লোকনাথ গোস্বামী ৰমেন বৰুৱা আদি অন্যতম গায়িকাৰ ভিতৰত শান্তা উজীৰ অনিমা চৌধুৰী সংগীতা বৰঠাকুৰ সংগীতা কাকতি আদিৰ নাম ল'ব পাৰি এওঁলোকৰ গীত শুনিলে মনটো সঁচাই বহুত ভাল লাগে অসমৰ বৰ্তমান সময়ৰ কেইজনমান গায়ক গায়িকাৰ নাম হৈছে সীমান্ত শেখৰ মন্তুমণি শইকীয়া নীল আকাশ নীলাক্ষী নেওগ সুবাসনা দত্ত দীপলীনা ডেকা প্ৰিয়ংকা ভৰালী দীপশিখা বৰুৱা আচুৰ্য বৰপাত্ৰ গোঁহাই আদি মই পিছে আচুৰ্য বৰপাত্ৰ গোঁহাইৰ গান শুনি বৰ ভাল পাওঁ পুৰণি কালত প্ৰচাৰ মাধ্যমৰ বিশেষকৈ সুবিধা নথকাৰ বাবে বহুত প্ৰতিভা অকালতে মৰহি গ'ল কিন্তু বৰ্তমান যুগত ইয়াৰ ব্যতিক্ৰম মোবাইলৰ ব্যৱহাৰে গীতৰ প্ৰচাৰ বহু দূৰলৈ আগবঢ়াই নিছে